মই গীত সৰুতেই গাইছিলো ভূপেন হাজৰিকাৰ ৰাভা সংগীত জ্যোতি সংগীত এই গীতবোৰ গাইছিলো সৰুতে এতিয়া মই সেই বিয়া হৈ অহাৰ পিছৰ পা মই গীত গোৱাই নাই অকল নামঘৰত দিহা নাম গাওঁ লগত গাওঁ এনেই অকলশৰীয়াকৈ নাই গোৱা কিন্তু এটা কথা হেৰি গীত যিসকলে গাই তেওঁলোকে মঞ্চত যেতিয়া উঠে উঠি গীত গাই তেওঁৰ কণ্ঠটো বেছি ভাল হ'ব লাগে তেতিয়া মানে দৰ্শকে শুনি ভাল পায় তেতিয়া ভাল লাগে আৰু আৰু কণ্ঠটো ভাল হ'বলেও কিছুমান যত্নও ল'ব লাগিব গৰম পানী খাব লাগিব ঠাণ্ডা ফ্ৰীজত থোৱা যিকোনো বস্তুৱে খাব নালাগে তেতিয়া মাতটো ভাল হৈ থাকে